ৰন্ধা বঢ়া মানে কি আৰু এনেকুৱা ৰন্ধা বঢ়া যথেষ্টখিনিয়ে জানোঁ বিভিন্ন ধৰণৰ ইষ্টাইলৰ মানে ৰন্ধা বঢ়া জানোঁ তাৰ উপৰিও কিছুমান মানে বাহিৰৰ দেশৰ কনণ্টিনেণ্ট ফুড যিবিলাক কয় সেইবিলাকক ট্ৰাই কৰিছোঁ ইমান ভালকৈ পৰাগৈ নাই কিন্তু সাধাৰণতে যিখিনি মানে ৰান্ধা বঢ়া কৰোঁ মানুহক বা আহিলে আলহী চালহীক খুৱাওঁ সেইখিনি আলহীয়ে খাই পেলাই খুবেই ভাল পায় পিছত সোধেও কিছুমানে লিখি লৈয়ো যায় আৰু মোৰ ওচৰ চুবুৰীয়া মানুহবিলাকেও খুব ভাল পায় মোৰ ৰন্ধা বঢ়া খাবলৈ বহুত তাৰিফ কৰে সিহঁতক বনাই মেলিও কেতিয়াবা সিহঁতৰ ঘৰলৈয়ো পঠিয়াই দিওঁ মোৰ ঈদ আহিলেও মই ঈদ পাতিলেও তেনেকে বিভিন্ন ধৰণৰ মই আইটেম কৰিব পাৰোঁ মই মিঠাৰ পৰা একদম পোলাও চিকেনৰ পৰা আদি কৰি মই বিভিন্নখিনি খানায়ে বনাব পাৰোঁ আৰু কেতিয়াবা মানে এই খানাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ এক্সট্ৰা কৰি মই একো তেনেকুৱা হাতত লোৱা নাই ঘৰতেই যিখিনি পাৰোঁ সেইখিনিয়ে ৰান্ধা বঢ়া কৰোঁ আৰু কিন্তু মানে মোৰ বিশ্বাস আৰু মই পাৰোঁ মুঠতে মই মানে ডাঠি ক'ব পাৰোঁ মই বহুত ভালকৈ বনাব পাৰোঁ আৰু মই মানে কোনো সংকোচ নকৰোঁ আৰু মোৰ ভয় নালাগে ৰান্ধাৰ সময়ত যে মোৰ এইটো ভুল হৈ যাব মই ৰান্ধোৱে আৰু মানে মোৰ মানে সেইটো আৰু ভৰষা আৰু আজি আলহী আহিব মই এইটো নোৱাৰিম নেকি মই অকলে অকলেই কৰোঁ তেনেকুৱা ধৰণৰ খানা বনাই বনাই খুব বেছি হেঁপাহ আৰু মানে খানাটো বনোৱা মোৰ বহুত হেঁপাহ মানে আৰু মই বেলেগকো নি শিকাই দিবও বিচাৰোঁ মানে ইচ্ছা যায় যে বেলেগক শিকামগৈ যাই পেলাই সিহঁতক এইটো মানে হেৰি কৰোঁ আৰু তোমালোকেও কৰাচোন কিন্তু কিছুমান মানে খানা ৰান্ধা বঢ়াত মানে খৰচা আছে বহুত কিছুমান বস্তু আছে সেইটো হ'লেহে এই মানে ৰান্ধা বঢ়াবিলাক পূৰা হয় আৰু সেইবোৰ বস্তু বহুত দামীও হয় গতিকে সেইখিনি যদি দিব পৰা যায় তেতিয়াহ'লে সেই ৰান্ধা বঢ়াখিনি খুব ভাল হয় টেষ্টি হয় আৰু সেই বস্তুবিলাক অকণমান কম হ'লে মানে খোৱা বস্তুখিনি অকণমান ভাল নহয় মানে আৰু তেনেকুৱা ধৰণৰ আৰু